মাছ ধৰাতো হৈছে মোৰ এটা অতি প্ৰিয় কাম মোৰ ৰুচি বুলি ক'ব পৰা যায় মাছ ধৰিছোঁ যিহেতু আমাৰ পানীৰ জেগা মাছটো ধৰিবই লাগিব আৰু মাছ ধৰি মই ভাল পাওঁ মোৰ মানে একদম প্ৰিয় কাম আৰু মাছ ধৰিবলৈতো আমি বাৰিষা ছিজনত যাওঁৱেই আৰু খৰালিও আমি প্ৰায় খাল বিলবোৰ শুকোৱা অৱস্থাত আমি মাছ ধৰিবলৈ যাওঁ মাছ ধৰোঁ মাছ ধৰোঁ কেতিয়াবা পাওঁ কেতিয়াবা নেপাওঁ প্ৰায় ডাঙৰ মাছ ধৰাৰ অভিজ্ঞতাই প্ৰায় বেছি যিহেতু আমাৰ এইফালে বৰালি শ'ল শাল মাগুৰ কাৱৈ শিঙি আৰু ধৰক আজিকালি মানুহবিলাকে আপোনাৰ পুখুৰীত মাছ পোহে পুখুৰীত মাছ পোহে যেতিয়া বাৰে ভৰ বাৰিষা হয় বাঢ়নী পানীয়ে আপোনাৰ পুখুৰীবোৰ বুৰাই পেলাই আৰু বুৰাই পেলোৱাৰ ফলত মানুহৰ পোহনীয়া মাছবোৰ পথাৰলৈ গুচি যায় আৰু সেই মাছবোৰ যেতিয়া পথাৰত চৰি মেলি আপোনাৰ ডাঙৰ হৈ সেই মাছবোৰ লাষ্টত পানীটো যেতিয়া খৰালি ছিজনত শুকাই নাইকিয়া হৈ যায় সেই মাছটো আপোনাৰ বিল নদী আপোনাৰ সেনেকুৱাবোৰত গৈ মাছটো ৰয় আৰু আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ আমি মাছ ধৰাত প্ৰায় আমি খেৱালি জাল ব্যৱহাৰ কৰোঁ খেৱালি জাল ব্যৱহাৰ কৰি থাকোঁতে যেতিয়া পানীতো আপোনাৰ শুকাবলৈ ধৰে নাইবা বৰষুণৰ ছিজনত পানীটো যেতিয়া বাঢ়িবলৈ ধৰে তেতিয়া প্ৰায় ডাঙৰ মাছ আমি ধৰিবলৈ পোৱা যায় ধৰক যেনে ধৰক আমি ধৰাৰ ভিতৰত মই ধৰাৰ ভিতৰত আপোনাৰ ডাঙৰ আপোনাৰ শাল মাছ ধৰিছো শ'ল ধৰিছো বৰালি ধৰিছো আৰু মাছ ধৰাতো মানুহৰ মোৰ ৰুচি মই ভাল পাওঁ প্ৰায়ে দিনটোত এপাক এপাক হ'লেও মাছলৈ যাওঁ আৰু আপোনাৰ গেছ বাবলে যাওঁ প্ৰায় গেছ বাবলে গ'লেও আমি প্ৰায় ডাঙৰ ডাঙৰ মাছ ধৰি আনো আৰু মাছটো খোৱাৰ খোৱা ওপৰত সিমান ৰুচি নাই কিন্তু ধৰি ভাল পাওঁ মাছ মাছ ধৰি ভাল লাগে যেতিয়া ধৰক আপুনি গৈ আছে দহ পোন্ধৰজন মানুহে আমি লগতে মাছ ধৰি আছো মাছ কাৰো জালত কোনোবাই পাইছে কোনোবাই পোৱা নাই তাৰ মাজতে হঠাৎ যেতিয়া জালৰ ভিতৰত এটা প্ৰকাণ্ড মাছ পৰে আৰু মাছটো তেতিয়া আপোনাৰ জালখন টানিবলৈ ধৰে তেতিয়া অভিজ্ঞতাটো এনেকুৱা হয় যে ইজনে সিজনক কওঁ এই মোৰ ডাঙৰ এটা উঠিছে মোৰ ডাঙৰ এটা এইবাৰ উঠিব লাগে আৰু আমি গৈ পানীত নামি জাবুৰ মাৰি কিনে মাছটো ধৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা মাছটো ধৰা ধৰিব পাৰো আৰু কেতিয়াবা নপৰে সেই সময়ত যোনটো অভিজ্ঞতা সেই অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা কৈছোঁ যে মাছ ধৰাৰ সেই অভিজ্ঞতাটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা মানে এতিয়া এইটো ভাষাৰে বুজাবলৈ অকণমান কষ্টই হ'ব বস্তুটো মানে মাছ ধৰাৰ অভিজ্ঞতাটো সম্পূৰ্ণ ধৰণৰ বেলেগ পৃথক ইয়াৰ যোনটো মজা আছে সেই মজাটো মানে বিভিন্ন ধৰণৰ বেলেগ বেলেগ আমি কাৰণ পানী জেগাৰ মানুহ আমি পানীৰ লগতে ডাঙৰ হৈছোঁ বুলিয়ে ক'ব পাৰি পানীৰ সৈতে জড়িত বস্তু এতিয়া মাছ মাছটো আমি ধৰি ধৰো ধৰি ভাল লাগে যিহেতু আমি ডাঙৰ মাছ ধৰিছোঁ এই বছৰো মাছ প্ৰায় ডাঙৰ ডাঙৰ মাছ ধৰিছো শ'ল মাছ মাগুৰ কাৱৈ এইবোৰ চব পথাৰৰ পৰাই আপোনাৰ ক'বলৈ গ'লে বৰালি আৰু শ'লৰ সংখ্যাটোৱেই বেছি